যদি মই পৃথিৱীৰ যিকোনো ঠাইলৈ ভ্ৰমণ কৰিব পাৰোঁ মই বিচাৰোঁ যে মই দক্ষিণ কোৰিয়াত যাম দক্ষিণ কোৰিয়াত যোৱাৰ মোৰ এটা সৰুৰে পৰাই সপোন আছে সেয়েহে যদি মই এই সুযোগটো লাভ কৰোঁ যে পৃথিৱীৰ যিকোনো ঠাইলৈ যাব পাৰি ভ্ৰমণ কৰিবলৈ মই দক্ষিণ কোৰিয়াতেই যাব বিচাৰিম তাৰ ঠাইসমূহ মই দেখি মোৰ বহুত ভাল লাগে সেই ঠাইসমূহৰ বিষয়ে শুনি মই ভাল পাওঁ উদাহৰণস্বৰূপে দক্ষিণ কোৰিয়াৰ চেউল ঠিক তেনেধৰণৰ কিছুমান ঠাই আছে যিবোৰে মোক খুব আকৰ্ষিত কৰে ইয়াৰ উপৰিও দক্ষিণ কোৰিয়াৰ কে পপ বেণ্ড অৰ্থাৎ বৰ্তমান আমাৰ ল'ৰা ছোৱালীৰ মাজত সুপ্ৰচলিত কে পপ বেণ্ড তেওঁলোকৰ প্ৰতিও মই খুবেই আকৰ্ষিত সেয়েহে মই তেওঁলোকক তেওঁলোকৰ বিষয়ে কিছু বা তেওঁলোকে থকা ঠাইখন ঘূৰিবলৈ ভ্ৰমণ কৰিবলৈ পালে মই খুবেই ভাল পাম গতিকে মই চা দক্ষিণ কোৰিয়াক মই নিৰ্বাচিত কৰিম